মই ভাবো এই কথাটো সম্পূৰ্ণ শুদ্ধ নহয় কিয়নো উপযোগী বুলি যদি কওঁ আমি উপযোগী বুলি ক'লে তো উপযোগী জীৱনসংগী গাৱঁটো পোৱা যায় চহৰতো পোৱা যায় কিন্তু শিক্ষিত হিচাপে আমি যদি চাওঁ শিক্ষিত তেওঁ শিক্ষিত যু যুৱতী চহৰ অঞ্চলতকৈ গাওঁ অঞ্চলতে কম যথেষ্ট কম কিন্তু শিক্ষিত আৰু উপযোগীৰ মাজতে পাৰ্থক্য আছে তো এইটো জীৱনসংগী শিক্ষিত নহ'লেও উপযোগী হ'ব পাৰে বা তেওঁ এখন ঘৰ সুন্দৰকৈ পৰিচালনা কৰিব পাৰে নিজৰ তো ল'ৰা ছোৱালী নিজৰ স্বামীৰ কথা স্বামীক এ সুন্দৰকৈ পৰিচালনা কৰি পেলাই কৰি কৰিব পাৰে গতিকে মই ভাবোঁ যে জীৱনসংগী গ্ৰাম্য অঞ্চলৰ যুৱকে জীৱনসংগী উপযোগী জীৱনসংগীয়ে লাভ কৰে কিন্তু জীৱনসংগীগৰাকী শিক্ষিত নহ'বও পাৰে